এই এফালে ফুৰিবলৈ যাওঁ বুলি ভাবিছোঁ

এই ফুৰিবলৈ নো কি আৰু এইবাৰ নহ'লে হেৰিলৈ যাব নি পাল নামত অঁ

অঁ তাকে এতিয়া আমাৰ ডে'ট মিলিলে মানে যাব পৰা যায় অঁ পা এইফালে ফেব্ৰুৱাৰী অঁ বাৰ ফেব্ৰুৱাৰীলৈকে অঁ তাকে বোলো যোৱা নি বোলো ট্ৰেইনতে যাৱ নে কি হ'ল বাছতে যাই নে জানো এতিয়া কেনেকৈ সুবিধাটো হয় এই মই যে ট্রেইনত উঠি নাই পোৱা নহয় ট্ৰেইনতে উঠো উঠো লাগে মোৰ উঠিয়ে নাই পোৱা নহয় ট্রেইনত আজিলৈকে অঁ আ মই এনেকৈ আনকালে গ'লেও হেৰিকৈ যাওঁ অঁ তাকে মানুহবোৰৰ লগত আলোচনা কৰি ল'ব কেনেধৰণে মানুহবোৰে গৈ যাবলৈ পালে ভাল পায় ট্ৰেইনত আৰামদায়ক হয় বুলি কয়হে কিন্তু মই উঠি নাই পোৱা আকৌ অঁ কেনেকৈ টিকেটবোৰ কেনেকৈ দাম পৰিব জানো ও হয় তাকে নহয় তাহাৰ লগত এই তাৰ টিকেটৰ দাম এনেকৈ তেনেকেই ল'ব চাগে খুব বেছি ইফাল ইফাল দহ পোন্ধৰ টকা হ'ব

এই লে বাথৰুম চাথৰুম যাবলৈ সুবিধা আছে ন অঁ তাকে তেনেকে নহ'লে সেই সইটো আলোচনা কৰিম তেতিয়াহ'লে ন অঁ অঁ অঁ অঁ অঁ থৈ দিম থৈ দিম